মোৰ এখন পশুৰ পাম আছে মই এই পশুপালনৰ পৰা বহুত উ বহুতো উপাৰ্জন কৰি আছোঁ আৰু মোৰ গৰু আছে গৰুৰ পৰা মই গাখীৰ গাখীৰ পাওঁ আৰু ঘিঁউ আৰু ঘিঁউ বনাওঁ আৰু হেৰি পন পনীৰ বনাওঁ আৰু দৈ বনাওঁ তেনেকৈ মই বিক্ৰী কৰোঁ আৰু তেওঁলোকৰো আৰু ছাগলী আছে ছাগলীৰ পৰা ছাগলীৰ মই ছাগলীৰ মাংসৰ উপযোগী কৰি তুলোঁ তেওঁলোকক মই এইবিলাকক মই দানা খুৱাওঁ গৰুৰ কাৰণে মই শাক পাচলি পেলনীয়া শাক পাচলি আৰু চাউলৰ তুঁহ সিজাই মই দানা প্ৰস্তুত কৰি দিওঁ আৰু ছাগলীৰ কাৰণে মই ঘৰতে মোৰ গছ আছে নিম গছ কঁঠাল গছ সেইবিলাক মই তেওঁলোকক খাবলৈ দিওঁ আৰু তাৰ উপৰি মই আৰু চৰণীয়া পথাৰত চৰিবলৈ দি আৰু ঘাঁহ খুৱাই তাহাঁতক মই মাংসৰ কাৰণে উপযোগী কৰি তুলোঁ আৰু মোৰ কুকুৰা আছে কুকুৰা আছে হাঁহ আছে কুকুৰা হাঁহৰ পৰা মই কণী কণী উৎপাদন কৰোঁ সেই কণী বিক্ৰী কৰি মই বিক্ৰী কৰোঁ আৰু পোৱালি ওলাওঁ পোৱালী বিক্ৰী কৰা হয় কুকুৰা পোৱালি আৰু মাংসও মাংসৰ কাৰণেও উপযোগী কৰি তোলা হয় ধান চাউল খুৱাওঁ তাহাঁতক আৰু পাৰ আছে মোৰ পাৰ পাৰ বিক্ৰী কৰিও মই উপাৰ্জন কৰোঁ আৰু ম'হ আছে ম'হ মৌ মানে মৌ মাখি মৌ মৌ প্ৰস্তুত কৰি মই মৌ বিক্ৰী কৰোঁ আৰু আৰু মোৰ ফিচাৰী আছে ফিচাৰীত মই মাছ পুহোঁ মাছ বিক্ৰী কৰিও মই উপাৰ্জন কৰোঁ আৰু মাছবিলাকক মই দান মাছৰ দানা দিওঁ আৰু মাছবিলাকক মই বাঢ়িবলৈ তাহাঁতক তাহাঁতক খাদ্য খুৱাওঁ আৰু এইধৰণে মই মোৰ পশুবোৰৰ পৰা মই অধিক উৎপাজ উপাৰ্জন কৰিবলৈ সক্ষম হৈছোঁ